মই শিৱ ভগৱানক পোজন কৰোঁ তো শিৱ ভগৱানৰ বিষয়ে অলপমান ক'বলৈ ওলাইছোঁ শিৱ ভগৱান হৈছে আমাৰ আমাৰ দেউতাহঁতৰ আগত আগৰ পৰাই চলি আছে শিৱ ভগৱানক পূজা কৰা তো শিৱ ভগৱানৰ বিষয়ে হ'ল শিৱ ভগৱান হৈছে আমাৰ নাট নাটবিলাকৰ য়োগী মানে ভগৱান হয় য়োগী আমি মানুহ যে নাটবিলাকৰপৰা হৈছে বাকী ভোলানাথ শিৱ বাবাৰপৰা হৈছে যে মানে য়োগী য়োগী বুলি কওঁ তো শিৱ বাবাৰ শিৱ বাবাৰ বিষয়ে মানে আমি শিৱ বাবাৰ বিষয়ে মানে শিৱ বাবাৰ হৈছে শিৱ বাবা হৈছে ধৰ্ম ধৰ্মৰ এজন মানে যেনেকে বিষ্ণু বিষ্ণু ব্ৰহ্মা শিৱ এইবিলাকৰ আদি আদি শিৱ বাবা শিৱ বাবাৰ শিৱ বাবা হৈছে এনেকুৱা ভগৱান যোনটো ভগৱান মানে দিনে ৰাতিয়ে বাবাই দিনে ৰাতিয়ে বাবাই ভাং এইবিলাক খাই থাকে আৰু বাবাই য'তে ত'তে নাথাকে বাবাই থাকে শাশনত শাশনত যেতিয়া শাশনত থাকে বিশেষকৈ আৰু বাবাই যেতিয়া আমাৰ মানুহবোৰ মৰে মৰিলে যেনেকৈ আমাৰ মৰা যেতিয়া মৰাৰ পিছত আমাৰ যেনেকৈ পুৰা দিয়ে পুৰা দিয়াৰপৰা ৰাতি ভগৱানটোৱে মানে শিৱ বাবাই ইয়াৰ মানুহ যোনটো মৰিছে মানুহটোৰ হাড়বোৰ ভূত প্ৰেতৰ লগত মানে লগ ভাগ কৰি কেনে বাবাই খায় আৰু বাবা এনেকুৱা বাবাই কাপোৰ মানে বস্ত্ৰ এনেকৈ বাঘৰ ছাল পিন্ধে আৰু বাবাৰ ত্ৰিশূল আছে শিৱ বাবা জটাধাৰী আৰু বাবাৰ জটত এটা জল আছে আৰু সেই বাবাৰ জটৰ মূৰত মানে গংগা মা থাকে গংগা মায়ে বাবাৰ জোঁটত থাকে আৰু বাবাই সতী দেৱীক বিয়া পাতিছিলে সতী দেৱীক মানে যেতিয়া সতী দেৱীয়ে বাবাৰ বিষয়ে তাৰ দেউতাকক কৈছিলে তেতিয়াই বাপাই মানে তেতিয়া সতী দেৱীৰ মা বাপেকহঁতে মানা নাছিলে তাৰ পিছতো বাবাৰ লগত সতী দেৱীয়ে বিয়া হৈছিলে হোৱাৰ পিছত সেনেকৈ গ'ল তাৰ পিছত আৰু নেক্সট পৰিত পাৰ্বতী মা পাৰ্বতী মা বাবাৰ হয় গণপতি মা তো এনেকুৱা হৈছে যেতিয়া মানে সতীয়ে মানে সতী দেউতাহঁতৰ সতী সতীৰ দেউতাহঁতক যজ্ঞ যজ্ঞ পাতিছিলে যজ্ঞ পাতোতে তেতিয়া সকলোবোৰ ভগৱান সকলোবোৰ ভগৱানক নিমন্ত্ৰণ দিছিলে কিন্তু শিৱ বাবাক দিয়া নাছিলে তেতিয়া সতীয়ে সেই যজ্ঞত আহিছিলে আহাৰ পিছত তাৰ দেউতাকক সুধিছিলে যে মোৰ প্ৰভুতক্তক কিয় প্ৰভুক আপুনি মতা নাই মতা নাই বুলি কওঁতে দেউতাকে তেওঁক বহুত নানান ৰকমৰ গালি দিছে বাবাৰ বিষয়ে ভাঙাৰু হয় নিজৰ ঘৰ বাৰী নাই অঘৰী সেনেকৈ থাকে জংঘলৰ মাজত থাকে আৰু ভূট প্ৰেতৰ লগত থাকে বহুত নানান ৰকমৰ গালি দিছিলে তাৰ পিছত সতীয়ে তেতিয়া এনেকৈ কৈছে মোৰ যদি পতিক পতিক আমন্ত্ৰণ নিদিয়ে তেতিয়া মই আহিও লাভ কি হ'ব তো ইমানে যদি মোৰ পতি বেয়া পায় তেতিয়াহ'লে মই নিজে ইয়াত যোগ্যত জুইকোৰাত সতীয়ে নিজে জাঁপ দি কেনে মৰি গৈছিল তেতিয়া শিৱ বাবাৰ বহুত খং উঠিছিলে গোটেই বিশ্ব ব্ৰহ্মণ্ড শিৱ বাবাই সতীৰ দেহটোক লৈ ঘূৰি আছিল পাগলৰ দৰে ঘূৰি আছিল তেতিয়া কি কৰিব যদি বাবাই এনকে ঘূৰি থাকে দিন নাই ৰাতি নাই যদি ঘূৰি থাকে তেতিয়াহ'লে কি হ'ব তো বিষ্ণুৱে ভাবি কেনে বিষ্ণু চক্ৰটোৱে সতিৰ দেহটো পিচ পিচকৈ কেনে সতী দেহটো অলপ অলপ অলপ অলপ অলপকৈ টুকুৰাকৈ কাটি দি গৈছে তাৰ পিছত সেনেকৈ সতীৰ দেহটো নোহোৱা হৈ গ'ল নোহোৱা হৈ গ'ল আৰু শিৱ বাবাৰ তাৰ পিছত হৈ গ'ল পাৰ্বতী মা পাৰ্বতী মাৰ শিৱ বাবাৰ বিষয়ে ক'বলৈ শিৱ বাবাৰ শিৱ বাবাই ৰুদ্ৰাক্ষ মালা ধাৰণ কৰে তাৰ পিছত মানুহৰ মাথাবোৰ নিজৰ দেহত কৰে তাৰ পিছত বহুত কিবাকিবি ধাৰণ কৰে শিৱ বাবাৰ বিষয়ে আৰু আছে বহুত ক'বলৈ কৈ আছো শুনি যাওক তো শিৱ বাবাৰ শিৱ বাবাৰ এবাৰ মানে গণেশ গণেশে গণেশক পাৰ্বতী মায়ে নিজে তৈয়াৰ কৰি কৰিছিলে মানে জন্ম দিছিলে তো মাটিৰে শিৱ বাবাই গণেশক বনাইছিলে তাৰ পিছত এদিন পাৰ্বতী মায়ে গা ধুব গৈছিল গা ধুব যোৱাতে তেতিয়া শিৱ বাবাই গম নাপায় যে গণেশ তেওঁৰ পুত্ৰ গম নাপায় তো নাপাওঁতে কি হৈ গ'ল পুত্ৰটো মানে মাকে কৈছে এই যে বাবা তুমি বাহিৰত মানে কোনোবা যদি আহিব খোজে মই গা ধুবলৈ যাওঁ তো কোনো ভিতৰত সোমাব নিদিব তো নিদিয়াৰ কাৰণে গণেশক কৈছিলে গণেশক কোৱাৰ পিছত ঠিক টাইমত শিৱ বাবা আহিছিলে শিৱ বাবা অহাৰ পিছত শিৱ বাবা অহাৰ পিছত ক'লে যে তেতিয়া কৈছিলে যে আপুনি ভিতৰত যাব নাপায় বোলে তো নোপোৱাৰ পিছত তেতিয়া শিৱ বাবাৰ বহুত খং উঠিছিলে তাৰ পিছত খং উঠাৰ পিছত খং উঠাৰ পিছত তেওঁ এনেকুৱা খং উঠিছিলে যে ইমান যাব নিদিয়ে যাব নিদিয়ে যাব নিদিয়ে তাৰ পিছত এনেকুৱা খং উঠিলে পিছত শিৱ বাবাই তেওঁ নিজৰ ত্ৰিশূলেৰে গণেশ বাবাক মূৰটোত মানে গলটো ত্ৰিশূলেৰে ছিঙি দি দিলে তাৰ পিছত ছিঙি দিয়াৰ পিছত তেতিয়া সতীয়ে গম পালে মানে মায়ো গম পালে গম পোৱাৰ পিছত বাহিৰলৈ যে কোনে মোৰ ল'ৰাটোৰ মূৰটো ছিঙি দিলে তেতিয়া কি হ'ব তেতিয়াতো মানে বাবাইটো গমেই পোৱা নাছিল বাবাইটো গোমেই পোৱা নাছিলে না তো নাচ নোপোৱাৰ পিছত দুজনে আহিলে পিছত বহুত খং উঠি গ'ল পাৰ্ৱতীৰ মাৰ বহুত খং উঠি গ'ল তেতিয়া কি কৰিব গোটেই দেৱ দেৱীবোৰ আহি গ'ল নিজৰ পুত্ৰৰ গলটো ছিঙি গ'ল এতিয়া কি কৰিব এতিয়া পিছত কৈ আমাৰ বিষ্ণুহঁতে কৈছে যে এটা দিশ পূবফালে যাও পূবফালে যিহৰ মানে যাৰ যিয়ে পায় সেয়াৰ মাথাটো লৈ আহি আহি পিছত গ'ল শিৱ বাবাই যোৱাৰ পিছত গণেশ মানে হাতী আছিলে হাতীৰ মূৰটো লৈ আহি কেনে আহি কেনে তেওঁক মূৰটো আহি কেনে গণেশৰ ডিঙিটোত লগাই দিলে মানুহৰ মানে ভগৱানৰ ডিঙটো লগাই দিলে গণেশৰ ডিঙিত আৰু তেতিয়াৰপৰা তেতিয়াৰপৰা আৰ আৰু গণেশ ভগৱান হৈ গ'ল যেনেকে শুঁৰ থাকি গ'ল কাণ এইবিলাক থাকি গ'ল সেইটোৱে আৰু শিৱ বাবা শিৱ বাবাৰ আৰু ল'ৰা আছে যেনে কাৰ্তিক তাৰ পিছত লক্ষ্মী সৰস্বতী এইবিলাক চাৰিজন পুত্ৰ পুত্ৰী হয় শিৱ বাবাৰ ষাঁড় গৰু মানে গৰু বাহন হৈছে নন্দী তেওঁৰ গৰুটো নন্দী ভৃঙ্গী আৰু বহুত বহুত আছে সেইবিলাক মই ইমান ভালকৈ নাজানো নামবোৰ তাৰ পিছত শিৱ বাবা আমি যেতিয়া শাওন মাহ হয় শিৱ বাবাৰ বিষয়ে ক'বলৈ লাগ ক'ব লৈছোঁ তো তো শাওন মাহ হ'লে শিৱ বাবাক আমি শাওন মাহটো পালন কৰোঁ শিৱ বাবাৰ বহুত ৰূপ আছে বহুত ৰূপ আছে তো শিৱ বাবাক যে শাওন মাহ হয় শাওন মাহত আমি সকলোবোৰে সকলোবোৰে মানে কিম মই বিশেষকৈ মই বিশেষকৈ শাওন মাহত সোমবাৰকেইটা একোৱে নাখাওঁ সোমবাৰকেইটা একো নাখাওঁ সন্ধিয়া কেনে ভগৱানক অৰ্পণ কৰি যি প্ৰসাদ অৰ্পণ কৰাৰ পিছত খাই লওঁ বোৰ বাবাক এনেকুৱা মানে বাবাই ভাঙত আৰু এই কি বুলি কয় এইটো এই বাবাই কি টানে জঙা জঙা ন কি বুলি কয় একদম এই যে চিলিম ভাঙৰ চিলিম বাবাই টানি থাকে আৰু বহুত ববাৰ বাঘৰ ছালখন মানে বাবাই বাঘৰ ছালৰ ওপৰত বহি থাকে